ডিজিটেল আৰ্ট মানুহে তৈয়াৰ কৰা চিত্ৰৰ দৰে ভাল হয় মানুহে তৈয়াৰ কৰা চিত্ৰৰ অন্য এক ৰূপ হৈছে ডিজিটেল আৰ্ট ফ'ৰ্ম মানুহে কৰিব নোৱাৰা কিছুমান আৰ্টো ডিজিটেল আৰ্ট ফ'ৰ্মত কৰা যায় আৰু কিছুমান ডিজিটেল আৰ্ট ফ'ৰ্মত কৰিব পৰা কাৰ্যসমূহ ঠিক মানুহে তৈয়াৰ কৰিব পাৰে দুয়োৰে দিশ বেলেগ বেলেগ দুই

চিত্ৰৰ দিশলৈ দুয়োদিশৰ দুই চিত্ৰৰে দিশ বেলেগ বেলেগ এক হৈছে চিত্ৰ মানৱ চিত্ৰ আৰু এক হৈছে ডিজিটেল

কম সময়তে

কৰিব পৰা আৰ্টকে ডিজিটেল আৰ্ট বুলি ক'ব পৰা যায় সহজ ভাষাত যিসমূহ আৰ্ট মানুহে কৰিবলৈ বহু সময় বহু দিন লাগে সেই আৰ্টসমূহ অতি সহজতে ডিজিটেল আৰ্ট ফৰ্মত কৰিব পৰা যায় এই ডিজিটেল আৰ্ট ফ'ৰ্মৰ জৰিয়তেই মানুহ বহু উপকৃত হৈছে মানৱ চিত্ৰৰ দৰেই বা মানৱে তৈয়াৰ কৰা চিত্ৰৰ মানুহে তৈয়াৰ কৰা চিত্ৰৰ দৰেই ডিজিটেল আৰ্টো ভাল এই আৰ্টসমূহৰ এক সুকীয়া স্থান আছে মানুহে তৈয়াৰ কৰা আৰ্টৰ এক সুকীয়া স্থান আছে ডিজিটেল আৰ্টৰো এক সুকীয়া স্থান আছে কম সময়ত কৰা কামসমূহৰ বাবে ডিজিটেল আৰ্ট সকলোতকৈ ভাল আৰু মানুহে তৈয়াৰ কৰা চিত্ৰৰ এক সুকীয়া মৰ্যাদা সুকীয়া স্থান লাভ কৰাৰ বাবে সক্ষম হৈছে